অঁ হেল্ল' অঁ অঁ অঁ হয় অঁ এইয়া এইয়া আছোঁ আৰু ঘৰতে অঁ ভালেই ভালেই অঁ অঁ দিছে অঁ অঁ তাকে যাব লাগিব এই যাম বুলি ভাবিছোঁ বাৰু অঁ মই তাকে ভাবিছোঁ এই গাড়ীখনকে লৈ যাওঁ নেকি এই নহয় মোৰখনকে লৈ যাম বুলি ভাবিছোঁ এই মৃদুলহঁতো যোৱা কথা আছে এই মৃদুল লাচিত সিহঁতিও যাম বুলি ভাবিছে কৈছিলে মানে সিহঁতি তেতিয়া মোৰ গাড়ীখনকে লৈ যাম আমি গোটেইকেইজন একেলগতে যাব পৰা হ'ব আৰু অঁ অঁ অঁ হয় অঁ গম পাইছোঁ অঁ হ'ব একেখন গাড়ীতে পিছফালে তিনিটা আৰু আগফালে এনেকৈ পেলাই মিলাই পেলাই যাব পৰা হ'ব বাৰু অঁ

অঁ অঁ অঁ অঁ অঁ ঠিক আছে বাৰু অঁ তাতহে লগ হ'ম আৰু অঁ অঁ অঁ ঠিক আছে বাৰু হ'ব তেতিয়া একেলগতে তেনেকৈয়ে যাম বাৰু তেনেকৈয়ে যাম বাৰু হ'ব মোৰ গাড়ীখনকে লৈ যাম অঁ অঁ অঁ ঠিক আছে বাৰু অঁ অঁ অঁ অঁ অঁ ঠিক আছে বাৰু অঁ অঁ অঁ ঠিক আছে অঁ তেনেকৈয়ে যাম বাৰু হ'ব